হেল্ল' হয় ক'বচোন লোকেল মাছ অঁ কি মাছ লাগে আপোনাক হয় হয় মানে আপোনাৰ এনেকুৱা কিবা প্ৰগ্ৰেম আছেনে নে নে খোৱাৰ কাৰণে কিমানমান লাগে আপোনাক হয় কি মাছ ল'ব আপোনাক হয় হয় আপোনাৰ শ'ল পাব আৰু আপোনাৰ শিঙি বৰালি

মাগুৰ এনেকুৱা পাই যাব ৰৌ বেলেগটো সেনেকুৱা এতিয়া লোকেল মাছ ন বিলত আপোনাৰ ৰৌ মাছটো লোৱাটো বেছি ভাল হ'ব আপোনাৰ কাৰণে সেইটোত মানে ইমান প্ৰব্লেমো নহ'ব আমাৰো হয় হয় আপোনাৰ ৰৌ মাছৰ আপোনাৰ কেজি এতিয়া চাৰিশ হৈ আছে মানে আপোনাৰ সেইটো চাম বাৰু আপোনাক কি কাটিকে লৈ যায় দিব লাগিব নে আপুনি সেনেকুৱা ডাৰেক্ট লৈ যায় দিম আপোনাক ঘৰত কটাব আপুনি হয় হয় তাৰকাৰণে আপোনাৰ এক্সট্ৰা চাৰ্জ এটা লাগিব কাৰণ আমাৰ আপোনাৰ তালৈ মাছটো দিব যাওঁতে একেবাৰে কাটি বাছি থৈ আহিব তাৰকাৰণে এক্সট্ৰা চাৰ্জ এটা আছে মানে যোনে কাটি দিব সি যিমান শ'ল মাছৰটো আপোনাৰ তিনিশ এনেকুৱা হৈ আছে অঁ এইবিলাক আপোনাৰ পুঠিটো এতিয়া পোৱা নাযাব এনেকুৱা যে মোৱা মাছ ল'ব পাৰে সৰু মাছৰ ভিতৰত আৰু আপোনাৰ এক ডেৰশ টকাকে কেজি হৈ আছে আপোনাৰ নাই নাই আমি জালতে এনেকুৱা মাৰোঁ এনেকুৱা এনেকুৱা আৰু ক'ত ইমানখিনি মাছ উঠাব পাৰিম জালতে মাৰো আমি আপোনাক কেতিয়ালৈ লাগে বুলি কৈছিল হ'ব বাৰু ঠিক আছে মই আপোনাৰ মোৰ

ঠিক আছে ঠিক আছে মই প পঠাই দিম সিদিনা মোৰ মানুহ যাব তাতে কাটি থৈ আহিব আপুনি তাক কিবা এটা দি দিলেই হ'ল আৰু চাৰ্জ সি ক'ব কিমান আপুনি অঁ চিয়'ৰ চিয়'ৰ নাই নাই একো নাই ঠিক আছে হয় ঠিক আছে মই এই পশুচাই দিম টেনচন নকৰিব দিয়ক অঁ তথাপিও এবাৰ মোক ফোন কৰি দিব